চুলিৰ বাবে সাধাৰণতে আমাৰ ঘৰত জেতুকা লগোৱা হয় জেতুকাৰ লগত কেতিয়াবা অন্য় ধৰণৰ জবাফুলৰ পাত আদি দি চুলিত লগোৱা হয় যিটো চুলিৰ কাৰণে বহুত উপকাৰী বুলি ঘৰত সকলোৱে ব্য়ৱহাৰ কৰে আৰু ছালৰ বাবেতো বহুতো বিভিন্ন ধৰণৰ আজিকালি সামগ্ৰী লগায় বহুত ঘৰুৱা ধৰণৰ পেষ্ট বনাই কোনোবাই এল'ভেৰা ঘৰৰ পৰা চিঙা এল'ভেৰা জেলটো লগায় কোনোবাই বেচন হালধী মিহলাই লগায় কোনোবাই তাত মৌ মিহলাই লগায় এনেকেই বহুত ধৰণৰ বস্তু বহুতে লগায় চাউলৰ গুৰিও কিছুমানে হালধী গুৰিৰ লগত মিহলাই চেলাউৰিৰ যত্ন লয় বা মানে চেলাউৰি গজাবৰ কাৰণে বা ৰ'দে ৰ'দে পুৰিলে সেইবোৰ আঁতৰ কৰিবৰ কাৰণে সকলোৱে যিধৰণে মানে বিভিন্নজনে বিভিন্ন ধৰণে সকলোৱে সকলো নিজৰ মতে কৰে আৰু মই ঠিক সেইবিলাক মানে প্ৰতিকাৰ কমেই লওঁ সেইবোৰ মোৰ এই বিষয়ে বৰ বিশেষ নাজানো